হেল্ল' অঁ কওকচোন হয় হয় কওকচোন অঁ কি ইস্ত্ৰী লাগে এতিয়া আপোনাক অঁ অঁ তাৰ মানে এহেজাৰ বাৰশ এনেকুৱা জাতীয় আছে বাৰু অঁ আহিব আহিব অঁ আপুনি এই চাইচিতি লৈ যাব কেনেকুৱা লাগে অঁ চাইচিতি লৈ যাব অঁ অঁ পাব পাব হ'ব বাৰু ঠিক আছে অঁ